অঁ অঁ আমি এই মাজুলী ফুৰিম বুলি ভাবিছোঁ এইবাৰ

অঁ তাকে শুনিছোঁ আমি কিমান ল'ব বাৰু অঁ

অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু আমি পূৰা পৰিয়ালে যাম অঁ ঠিক আছে